বিদ্যালয়ৰ সমাৱেশত আমি অংশগ্ৰহণ কৰিছোঁ বিদ্যালয়ৰ সপ্তাহত শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পতা হয় আৰু তাত সাংস্কৃতিক অনুষ্ঠানো কৰা হয় তাত সাহিত্য বিভাগ কৰা হয় তাত শিশুসকলে বিভিন্ন ধৰণৰ নাচ গান কবিতা আবৃত্তি আদি কৰে তাত আমাৰ শিশুসকলেও আগভাগ লয় নিজৰ নিজৰ পচন্দ অনুসৰি তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে কবিতা আবৃত্তি কৰে আমি সেইবোৰ চাই খুবেই আনন্দ পাওঁ আৰু তেওঁলোকে তাত বিভিন্ন ধৰণৰ বৌদ্ধিক মানসিক বিকাশ কৰাত সুবিধা পায় আমাৰ শিশুসকলে নিজৰ নিজৰ নিজৰ কিছুমান যিটো চিন্তা চৰ্চা বা ভাব থাকে সেইবিলাক তেওঁলোকে তাৰ দ্বাৰাই ফুটাই তোলে আমি তেতিয়াই গম পাওঁ যে তেওঁলোকে কিহত আচলতে তেওঁলোকৰ ৰাপ আছে কিছুমানৰ চিত্ৰাংকণত থাকে কিছুমানৰ নাচ গানত থাকে কিছুমানৰ কবিতা আবৃত্তিত থাকে আৰু কিছুমানে বক্তৃতা দি খুব ভাল পায় তেওঁলোকে তাতেই আমি গম পাওঁ যে তেওঁলোকে আচলতে কিহক লৈ বেছি আগ্ৰহী আচলতে শিশুসকলক তেনেকুৱাৰ পৰাই পিছত কেনেকুৱা ধৰণৰ কি কৰিব পাৰি তাতেই বুজি পোৱা যায় আৰু শিক্ষকসকলেও তেওঁলোকক যথেষ্টখিনি আগবঢ়াই নিয়াত সহায় কৰে ঠিক তেনেকৈয়ে আমি গাৰ্জেনবিলাক অভিভাৱকবিলাকেও আমি তেওঁলোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াও তেওঁলোক আগবঢ়ি যোৱাত আৰু ভৱিষ্যতে যাতে তেওঁলোকে আৰু বেছিকৈ আগবাঢ়িব পাৰে তাৰেই আমি কামনা কৰোঁ